অ' হয় কওকচোন অ' আছোঁ আছোঁ

আপোনাৰ ইয়াত তিনিভাগ আছে দামলৈ এভাগ আছে আশী টকীয়া আৰু এশ বিশ আৰু দুশ টকীয়া দুশ টকীয়া হায়েষ্ট আপুনি কি চিলাম অ' কি চিলাম বুলি ভাবিছে

অ' অ' আপুনিটো অ' দুশটকীয়া যোৰ লৈ যাওক আৰু ইফালে আপুনি আমাৰ ইয়াতে দ দৰ্জীও আছে চিলোৱা অ' অ' দুশটকীয়া যোৰ লৈ এই দুশটকীয়া কা কাপোৰটো লৈ যাওক এইটো ভাল মানে ধুনীয়া কাপোৰ আমাৰ ইয়াত বেছিভাগ এই এই কাপোৰটোয়ে মানে বিক্ৰী হয় ইয়াৰ আমাৰ ওচৰত ভাল ইয়াতকৈ বৰ্তমান চাব লাগিব আছে চাগে মই সুধি চাম হ'লেও এই দুশটকীয়া কাপোৰটো বৰ্তমান আছে এতি মোৰ দোকানতে ঠিক আছে ঠিক আছে ঠিক আছে আপুনি এটা কাম কৰক ইয়াৰ পৰা নিব যেতিয়া আমাৰ ইয়াতে চিলাই ল'ব একেবাৰে কাপোৰটো তেতিয়া অলপ মিলাই মেলিও অ' মিলাই মেলিও তেতিয়া হৈ যাব অ' হ'ব বাৰু এইটো কম বেছ কিবা এটা কৰিম আৰু সেইটো চিন্তা কৰিব নালাগে অ' অ' ঠিক আছে কিমান টাইমত আহিব অ' অ' আহিব আহিব মই নটা বজাত দোকান খোলোঁ দহটা এঘাৰটা ভিতৰত আহি যাব অ' অ' ঠিক আছে ঠিক আছে চিল্কৰ ন চিল্কৰ

অ' ঠিক আছে ঠিক আছে দিয়ক